হেল্ল' দাদা মই আপোনাৰ ৰেষ্টুৰেণ্টৰ পৰা অলপ আগত অৰ্ডাৰ কৰিছিলোঁ কেইটামান চিকেন চাওমিন দুটা আৰু ম'ম' দুটা অৰ্ডাৰ কৰিছিলোঁ চিকেন ম'ম' তাৰে মই এটা কেনচেল কৰাব বিচাৰিছোঁ অনুগ্ৰহ কৰি আপুনি চিকেন চাওমিনৰ এটা প্লেট কমাই দিব